হেল্ল' হয় মই আপোনালোকৰ ৰেষ্টুৰেণ্টত এটা অৰ্ডাৰ এটা দিছিলোঁ হয় তাত আপোনাৰ কোনো জ্বলা নাই তাৰপৰা আপোনাৰ তেলটো সৰহকৈ দি দিছে নিমখ চিমক নাই নাই ভাল পোৱা নাই মই একো ভাল নাপালোঁ তাৰপৰা মই ঘূৰাই দিছোঁ সেইটো কাৰণে আপোনাৰ এই ৰিটাৰ্ণ কৰি দিছোঁ আপোনাৰ অৰ্ডাৰটো